হেল্লো হয় শৰ্মা দোকান তাত লাগিছিল নেকি হয় মানে মোক আপোনাৰ কেইটামান মানে গেলামাল বস্তু লাগিছিলে অঁ আমি মানে নতুন এখন দোকান খুলিছোঁ তাতে মানে কেইটামান গেলামাল বস্তু লাগিছিলে সেই কাৰণে মানে ফোন কৰিলোঁ আপোনাক মানে ধৰক এনেকুৱা চাউল দালি আৰু চাউল মানে আমাক বেগ ভৰ্তি লাগিব এক মানে এক কেজি চাউল লাগিব হয় হয় আৰু আপোনাৰ বাচমতি বাচমতিটো লাগিব কে আৰ টিতো দিব পাৰে কিন্তু বাচমতিটো আমি মানে আগৰ পৰা ইউচ কৰি আহিছোঁ যে কে আৰ টিনটো বেছিকে ইউজ কৰা নাই নতুনকৈ ইউচ কৰিছোঁ সেইকাৰণে মানে অলপমান মানে এটা হেৰি হৈ থাকে সেইকাৰণে বাচমতিটো দিব বাচমতিটো আমি ইউচ কৰিছোঁ হয় হয় আৰু আপোনাৰ চেম্পু আপোনাৰ চাবোন আৰু এনেকোৱা বিউটি প্ৰডাক্টচো আছে আপোনাৰ অকণমান চেম্পুৰ কিবা এনেকৈ ব্ৰেণ্ডেড প্ৰডাক্ট আছে যদি মোক নামটো কৈ দিবচোন আছছা আছছা আছছা আছছা চাবোনৰো আছে লাক্স চাক্স আছছা আছছা আছছা আমাক মানে তেনেকোৱা একো নালাগে মানে হেৰি মানে কি এটা ব্ৰেণ্ডৰ হ'লেও হ'ব খালি মানে বাচন ধুৱা লাগে আৰু মানে হেৰি আৰু গা ধুৱাকে তেনেকোৱা লাগে আৰু পাউদাৰ আছেনে প'ণ্ডচৰ বিউটি প্ৰডাক্টচত আছছা আছছা আছছা কেতিয়া মানে দিব পাৰিব মই মানে মানে হেৰি যাবলগীয়া আছিল কেতিয়া মানে দিব পাৰিব আৰু মই ফোন কৰিলে আপুনি দিব পাৰিব নে হয় হয় আপুনিটো চিনিয়ে পাই চবৰে কি কয় আৰু আপুনি নিজৰ মানুহ আৰু আপোনাক যোৱাবাৰো ফোন কৰিছিলোঁ অঁ তেনেকুৱাই হয় আপুনিটো আৰু বেয়া চেয়া নেপাব দিয়ক অঁ অঁ হয় হয় হয় মই এনে দিনটো আহিব পাৰোঁ হয় হয় ঠিক আছে মই আপোনাৰ দোকানতে মই বস্তুখিনি লৈ আনিম অঁ ঠিক আছে দিয়ক অঁ অঁ অঁ হ'ব হ'ব হ'ব ঠিক আছে হ'ব অঁ